আমাৰ গাঁওখন নদীকাষৰীয়া অঞ্চলত অৱস্থিত সেইবাবে সৰুৰে পৰা মাছ ধৰা বা অন্যান্য নদী সম্পৰ্কীয় কার্ষযসমূহৰ লগত জড়িত হৈ আছোঁ মাছ ধৰিবলৈ মই কেনেকৈ শিকিলোঁ বুলি ক'বলে গ'লে মই সৰুৰে পৰা মাছ ধৰা দেখি আহিছোঁ মা দেউতা বা বৰতাহঁতকো তেওঁলোকৰ লগত গৈয়ে প্ৰথমে প্ৰথম অৱস্থাত মাছ ধৰিবলৈ শিকিলোঁ হয় মই সৰুৰে পৰাই মাছ ধৰিবলৈ গৈ আছোঁ বুলিয়ে ক'ব লাগিব মাঘ বিহুৰ সময়ত পৰম্পৰাগত মাছ ধৰাৰ পৰা আৰম্ভ কৰি বছৰৰ প্ৰায় প্ৰতিটো সময়তে বিশেষকৈ পোনা জগাৰ সময়ত আমি মাছ ধৰিবলৈ নাযাওঁ কিন্তু তাৰ বাকী সময়চোৱাত ঘৰত মাছ প্ৰয়োজন হ'লেই কাষৰ বিল বা আমাৰ নৈখনলৈ আমি ঢাপলি মেলোঁ বুলি ক'ব পাৰোঁ মই জেষ্ঠ্যসকলৰ পৰাই মাছ ধৰিবলৈ শিকিছিলোঁ জেষ্ঠ্যসকলৰ পৰা শিকা কিছুমান কৌশল মই বর্ণনা কৰিবলৈ ওলাইছোঁ প্ৰথমতে সৰুতে আমি নৈৰ পাৰত জেষ্ঠ্যসকলক বৰশী বাই থকা দেখিছিলোঁ বৰশীবোৰ সাধাৰণতে তেতিয়া আমি দেখিছিলোঁ যে হাতেৰে এডাল দাইকীত ধৰি লৈ এটা পোঙা লগাই লয় অৰু পোঙাটো যেতিয়া মাছে টানি নিয়ে তেতিয়া চিপ মাৰি মাছ ধৰে আৰু আৰু বৰশীৰ পোঙাটো চাই থকাৰ ওপৰতে নিৰ্ভৰ কৰি আমি মাছ ধৰিব পাৰোঁ যদিহে আমি পোঙাটো ভালদৰে লক্ষ্য কৰি নাথাকোঁ তেতিয়াহ'লে মাছে টোপটো খাই গুচি যাব পাৰে সেয়ে প্ৰথম অৱস্থাত সৰুতে বৰশীৰে মাছ ধৰাৰ কৌশলটো শিকিছিলোঁ তাৰ পাছত আহিলে জাল বা লাঙি অমি সাধাৰণতে জাল বুলি বা লাঙি বুলিয়ে কওঁ জাল হৈছে এনেকুৱা এক প্ৰকাৰৰ কৌশল জাল যিটো আমি বজাৰৰ পৰা কিনি আনি লৈ বা ঘৰতে গুঠি লৈ পানীত সত সচৰাৰচৰ পাতি থৈ আহোঁ পানীত যেতিয়া আমি জাল পাতি থৈ আহোঁ তেতিয়া বিশেষ কোনো ধৰণৰ আমি খাদ্য বা মাছৰ বাবে দানা দি থৈ নাহোঁ নৈৰ সোঁত বা নৈৰ কাষৰ কাষৰীয়া অঞ্চলত বিলসমূহত পাতি থৈ আহোঁ আৰু তেতিয়াই আমি তাত লাগি থকা মাছ মাছবোৰ সেই জালত লাগি ধৰে আৰু ৰাতিপুৱা গৈ আমি লাঙিবোৰ বা জালবোৰ উঠাই আনো আৰু সেইটো হৈছে মোৰ দ্বিতীয়টো কৌশল অৰু তিনি নম্বৰটো কৌশল হৈছে মই গৰৈ লাঙি বুলি এটা লাঙি আছে যিটোৰ মাছ ধৰাৰ কৌশলটো অলপ সুকীয়া প্ৰথম অৱস্থাত যেতিয়া আমাৰ বিলৰ দলনি বা দোপনি সৃষ্টি হয় তাত এটা ঘেৰাও দি দলৰ দোপনি দোপনিবোৰ কাটি কাটি গৰৈ লাঙিখনেৰে এটা ঘেৰ বনাই লোৱা হয় তাৰ পাছৰ পৰা তাৰ পাছতেই সেই অঞ্চলৰ পৰা সেই নিৰ্দিষ্ট দোপখিনি দাৰে দাৰে ঘঁপিয়াই কাটি আঁতৰাই দিয়া হয় আৰু সেই অঞ্চলটোতেই বোকাৰ মাজত খেপিয়াই খেপিয়াই তাত থকা মাছবোৰ ধৰা হয় এইটো হৈছে মোৰ তৃতীয়টো কৌশল আৰু যেতিয়া আমি মাছ ধৰিবলৈ যাওঁ সন্ধিয়া পৰত তেতিয়া বিশেষকৈ আমি জাকৈখন লৈ যাওঁ জাকৈখন বাঁহেৰে সজা হয় তিনিচুকীয়া অৰু সেই জাকৈৰে আমি নদীকাষৰীয়া বা বিলৰ কাষৰীয়া অঞ্চলত সৰু সৰু যিবোৰ জোপোহা গছ বন থাকে পানীৰ যুঁৱলিত সেইবোৰত আমি এঠা এঠাইত জাকৈখন পাতি লৈ ধুনীয়াকৈ জাকৈখনৰ ফালেৰে চপচপাই চপচপাই আমি মাছবোৰ খেদি নিওঁ আৰু জাকৈত সোমালে আমি জাকৈৰ চুকটো কোণটো দাঙি ধৰি তাৰপিছত খালৈত থওঁ আৰু এটা কৌশল আছে যিটো চালনিৰে হয় চালনিৰে ধৰা কৌশলটো এনে ধৰণৰ চালনিৰে যেতিয়া আমি মাছ ধৰিবলৈ যাওঁ তেতিয়া চালনিৰে প্ৰথমতে আমি মেটেকা অংশৰ পৰা তলেৰে সুমিয়াই মেটেকা অংশখিনি দাঙিলো মেটেকা অংশখিনি ভালদৰে জোকাৰি আঁতৰাই লওঁ আৰু মেটেকাৰ চুলিত লাগি থকা মাছবোৰ আৰু তেতিয়া চালনিত ৰৈ যায় চালনিত ৰৈ যোৱাৰ লগে লগে আমি সেইবোৰ ধৰি খৰাহিত ভৰাওঁ খৰাহিত বা খালৈত ভৰাওঁ বা মোনা যি আমি নিওঁ টৌ আৰু চালনিৰে আমি কেতিয়াবা এনেধৰণে যেতিয়া বোকা বা পানী শুকাই যায় তেতিয়া আমি চালনী এটা অংশত পাতি থওঁ এফালৰ পৰা হাতেৰে খেপিয়াই যাওঁ হাতেৰে হেপিয়াই যাওঁতে আমি বোকাৰ মাজত বিভিন্ন ধৰণৰ গৰৈ বা শ'ল বা শিঙি আদি পাই যাওঁ আৰু চালনিখনৰ অংশত আমি যেতিয়া দাঙো তেতিয়া চালনিখনত বহুত ধৰণে আমি মাছ বিভিন্ন ধৰণৰ মাছ পাওঁ অৰু এটা আছে পল' পল'টো মাৰিবলৈ অলপ শক্তিৰ প্ৰয়োজন হয় কিয়নো আমি সৰু হৈ থাকোঁতে আমি পল'টো দাঙিবলৈকে সক্ষম হোৱা নাছিলো কিন্তু ডাঙৰ হৈ অহাৰ পিছত যেতিয়া পল' মাৰো তেতিয়া কি প্ৰথমতে পানীখিনিত এফালৰ পৰা পল'ৰে চবিয়াই যোৱা হয় পল' বা জুলুকিৰ পদ্ধতিটো প্ৰায় একেই হয় পল'ত এফালৰ পৰা চবিয়াই যোৱা হয় যদিহে পল'ত চবিয়াই যাওতে উমান পোৱা হয় যে কিবা খলকনি তুলিছে বা পল'টো জোকাৰিছে তেতিয়াই আমি পল'টোৰ ওপৰত হেঁচি দিওঁ যাতে বোকাৰ মাজত পল'ৰ শেষৰ অংশটো সোমাই পৰে আৰু তেতিয়াই আমি পল'ৰ ওপৰৰ মুখখনেৰে হাতখন ভৰাই পানীখিনি ঘোলা কৰি মাছটো ধৰিবলৈ চেষ্টা কৰোঁ ডাঙৰ মাছ হ'লে আমি সহজে ধৰিব পাৰোঁ সৰু মাছ হ'লেও আমি বিশেষকৈ অলপমান চেষ্টা কৰিলে বা চালনি তালনিৰ সহায়ত আমি পল'ৰ মুখৰ পৰা মাছটো উলিয়াই আনিব পাৰোঁ আৰু জুলুকিৰ ক্ষেত্ৰটো একেই অন্য ধৰণে মাছ ধৰাৰ কৌশল হৈছে চেপা ঠুহা বা ডিঙৰা পতা যেতিয়া পানী বাঢ়ি আহে তেতিয়া এটা অঞ্চ এটা অংশৰ পৰা নিম্ন অংশলৈ পানীৰ সোঁত বয় তেতিয়াই আমি সেই অংশত ভেটা দি আমি মাছ ধৰিব পাৰোঁ সেই ভেটা দিওঁতে আমি ঠুহা অৰ্থাৎ বাঁহৰ সজুলি এটা যিটো জোঙা হয় পান পানীৰ সোঁতৰ বিপৰীতে আামি পাতি থওঁ আাৰু সেই অঞ্চলত আমি আাৰু এটা আৰু কেইটামান সঁজুলি চেপা বা ডিঙৰা ব্যৱহাৰ কৰোঁ চেপা বা ডিঙৰাটো সোঁতৰ বিপৰীতে পাতি থওঁ সোঁতত যেতিয়া মাছবোৰ ওপৰলৈ উঠি আহে তেতিয়া সেই অংশৰে যাবলৈ পাৰিম বুলি মাছবোৰ চেপা বা ডিঙৰাত লাগি ধৰে চেপা বা ডিঙৰাত লাগি ধৰিলেই আমি সেই মাছবোৰ ধুনীয়াকৈ চেপাটো ডিঙৰাটো দাঙি আনি বামত ধুনীয়াকৈ মাছবোৰ ধৰিব পাৰোঁ আৰু এটা পদ্ধতি হৈছে বৰশীবোৰ পাতি থৈ অহা পদ্ধতি সেইটো আমি সৰু হৈ অহা সৰুতে বুজা নাছিলো কাৰণ আমি দ' পানীলৈ যাব নিদিয়ে কিন্তু যেতিয়াই আমি ডাঙৰ হৈ আহিছোঁ আগদিনাই কেঁচু খান্দি লৈ ধুনীয়াকৈ কেঁচুখিনি বৰশীত চিলাই বৰশীৰ দীঘল দীঘল লানি হাত বৰশী পানী পানীত পাতি থৈ অহা হয় আৰু পিছদিনা গৈ সেই মাছখিনি বৰশীখিনি উঠাই অনা হয় আৰু সেই বৰশীৰ অংশতেই মাছ লাগি আহে এনেদৰে বিভিন্ন ধৰণৰ কৌশল প্ৰয়োগ কৰি মই মাছ ধৰিবলৈ শিকিছোঁ সৰুতে জেষ্ঠ্যসকলৰ পৰা শিকিছোঁ এতিয়া নতুন নতুন কৌশল পৰঙি জাল বা ঢেকি জালো ব্যৱহাৰ কৰোঁ পানী নৈৰ সোঁতত যেতিয়া আমি ঢেকি জাল পাতি থওঁ এটা সময়ৰ পিছত আমি ঢেকি জাল ঢেকিটোৰ দৰে এটা অংশ থাকে যিটো আমি দাঙি দিওঁ সজোৰে আৰু তাত মাছৰ বিভিন্ন ধৰণৰ পুঠিমাছ বা মোৱা মাছৰ জাক আহি তাত আমি এনেদৰে আমি বিভিন্ন ধৰণৰ মাছ মৰাৰ কৌশলসমূহ শিকি আহিছোঁ